আমাৰ ইয়াতে তাৰমানে নদী নদী আছে সেই নদীত বাৰিষা বানপানী আহিলে তাৰমানে বহু ডাঙৰ ডাঙৰ মাছ আহে সেইবিলাক সেই নদীৰ পানীতেই আমাৰ খাল পুখুৰীত সোমাই পেলাই মাছ বিলাক সৱৰে উটি ভাঁহি লৈ যায় সেইবিলাক মাছ আমাৰ বাটে পথে জাল মাৰি ধৰি আমাৰ গাঁৱৰ ল'ৰাবিলাকে সেইবিলাক ধৰি বজাৰত বিক্ৰী কৰি বহুত লাভৱান হয় সৰু ডাঙৰ মাছ বহুত পোৱা যায় তেতিয়া তাৰপিছত আকৌ আমি খাওঁ বহুত সেইকেইটা দিন মানে খুব আমদানিকে খোৱা যায় আমি তাৰপিছত সৱৰে তাৰমানে বিক্ৰী কৰি অলপ সফল পায় আৰু পইচা পায় বানপানী আহিলেও যি মানুহবিলাকৰ কিছুমান দুৰ্দশা হয় আৰু আমাৰ ইয়াতে মানে সেইখিনি মাছ ধৰিব পায় আকৌ কিছুমানৰ সকাহ হয় দুখো আহে খেতি পথাৰ মাৰি নিয়ে ইয়াতে এনেই ঘৰ দুৱাৰ উটাই নিয়াকে তেনেকুৱা বৰ হেৰি বানপানী নাহে বজাৰো আছে ওচৰতে আকৌ বানপানী শুকাই যোৱাৰ পিছত খাল পুখুৰীবিলাকত নেট দিয়া বেপাৰীবিলাক আহে সেইবিলাকো পইচাৰ অলপ দাম দি লৈ যায় কম দাম দি লৈ যায় ওচৰতে বজাৰ এখন আছে তাতে অলপ বেছি দামত বিক্ৰী কৰে আমি খাব লাগিলে আকৌ বেছি দামতে ৰাখিব লাগে তেনেকুৱাকে এতিয়া ইয়াতে মাছৰ মানে বহুত হেৰি পায় আৰু বজাৰো পায় পুখুৰীবিলতো মাছ খুব দেখা পাইছোঁ আৰু আছে